হেল্ল' অ অ আছোঁ ৰ'ব

আ তামোলটো একফুটমান তা তামোলটো লৈ থৈছিল

অ পাঁচ ফুটমানৰ দূৰে দূৰে ৰুব তামোলৰ পুলিটো অ এই আজিকালি তামোলৰ এনেই তামোলত একো নিদিলেও কথা নাই দিলেও ভাল গোবৰ চোবৰ দিব পাৰে নিদিলেও মোৰতো সেনেকৈয়ে ৰুৱা একো নাই দেখোন দিয়া সেনেকেই হৈছে মোৰতো আছে বহুত আছে তামোলৰ গছ অ আজিকালি আজিকালি তামোলৰ দাম বহুত অ বহুত দাম তামোলৰ আজিকালি অ গোটাকে দহ টকাত দুটা দিয়ে নেকি অ অ অ

অ অ আছোঁ দিয়ক অ অ

অ অ অ আমাৰ লাগিছে ৰ'ব লাগিছে লাগিছে অ এই কেৰ্কেটুৱাৰ উৎপাতত